হয় গোটেই ভাৰতবৰ্ষখনেই বৈচিত্ৰতাৰে ভৰপূৰ তাৰপাছত তাৰ ভিতৰত অসমখনক অলপ পৃথক নহয় অসমতো বহুত জাতি জনগোষ্ঠী লোকে বাস কৰে তাৰ ভিতৰত আমি ক'ব পাৰো বড়ো মিচিং কাৰ্বি তিৱা ডিমাচা ৰাভা অসমীয়া মুছলমান অসম কম বেছি পৰিমাণে খ্ৰীষ্টান ল'ৰা ছোৱালী বসবাস কৰে গতিকে ইয়াত বিভিন্ন ধৰণৰ বৈচিত্ৰতাপূৰ্ণ সংস্কৃতি দেখাটো স্বাভাৱিক কথা আৰু তাৰ মই ক'ব গ'লে মই বিহুৰ কথা ক'ম প্ৰথমতে উৎসৱ যিটো অসমীয়াসকলৰ উৎসৱ ব'হাগ মাহত পালন কৰা হয় ৰঙালী বিহু যিটো ৰং ৰহইচ কৰি ডেকা গাভৰুসকলোৱে মিলি হুঁচৰি গাই নাচে একেলগে এইটো বহুত আনন্দৰ উৎসৱ হয় লগতে অসমীয়াৰ আন আন উৎসৱ দুৰ্গা পূজা দেৱালী কাতি বিহু মাঘ বিহু এইবোৰ বিভিন্ন উৎসৱ অসমীয়া লোকসকলে পালন কৰে আৰু সেই তেনেকৈ প্ৰত্যেকটো সম্প্ৰদায়ৰে নিজা নিজা সংস্কৃতিক উৎসৱ আছে বড়োসকলে বাথৌ পূজা কৰে

তেওঁ চৰণত শৰণ লৈ চাকি জ্বলোৱা হয় আৰু যিসকল মুছলমান সম্প্ৰদায়ৰ লোক আছে তেওঁলোকে ঈদ পালন কৰে ৰম যিটো ৰমজান মাহত আৰু বকৰী ঈদ পালন কৰে তেওঁলোকে তেওঁলোকৰ বাবে এই উৎসৱ আটাইতকৈ বহুত বেছি আনন্দময় হয় যিসকল যিসকল খৃষ্টান সম্প্ৰদায়ৰ লোক আছে তেওঁলোকৰ বৰদিন অৰ্থাৎ খ্ৰীষ্টমাছ এটি অতি পবিত্ৰ উৎসৱ বুলি তেওঁলোকে মানে কাৰ্বিসকলে মানিলেও এই এই উৎসৱ বৰদিন পঁচিছ ডিচেম্বৰ তাৰিখে প্ৰত্যেক প্ৰত্যেক বছৰত পঁচিছ ডিচেম্বৰ তাৰিখে পালন কৰা হয় আৰু এইবোৰৰদ্বাৰা ৰাজ্যখনৰ বৈচিত্ৰময় সম্প্ৰদায়সমূহ বহুত ধুনীয়াকৈ প্ৰতিফলিত হয় কিয়নো সকলো জনগোষ্ঠীৰে বেলেগ বেলেগ সম্প্ৰদায় আছে তথাপিও সকলোৱে একে ঠাইতে মিলিজুলি ইজনে সিজনৰ সংস্কৃতিৰ প্ৰতি সন্মান জনায় ভালদৰে জীয়াই আছে ভালদৰে সমাজত জীৱন নিৰ্বাহ কৰি আছে গতিকে ইয়াৰদ্বাৰা এই উৎসৱবোৰৰদ্বাৰাই ৰাজ্যখনৰ বৈচিত্ৰপূৰ্ণ কৰাৰ সম্প্ৰদায়সমূহ প্ৰতিফলিত হয় ধন্যবাদ